কুকুৰাৰ কণী ফুটাৰ পৰা পূৰ্নবয়স্ক বয়স হোৱালৈকে সিহঁতৰ যিটো জীৱন চক্ৰ সেই চক্ৰটোৰ বিষয়ে ক'বলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব যে কুকুৰাৰ কণী কিমান দিনৰ পিছত পোৱালি হয় গৰম দিনত সাধাৰণতে কুকুৰাৰ কণী বিশৰ পৰা বাইছ দিনৰ ভিতৰত পোৱালি হয় বা ফুটি পোৱালি জন্ম হয় আৰু ঠাণ্ডাৰ দিনত সাধাৰণতে আঠাইছৰ পৰা ত্ৰিশ দিন সময় লয় আৰু এই সময়ছোৱাত যিবিলাক কণী ফুটি পোৱালি ওলায় সিহঁতে আকৌ পূৰ্ন বয়স্ক অৱস্থা পাবলৈকে কমেও চাৰিৰ পৰা পাঁচ মাহ সময় লাগে এই চাৰি পাঁচ মাহ সময়ত সিহঁতে যিমান বেছি দানা খাব পাৰে বা যিমান বেছি সিহঁতে খায় সিমান সোনকালে সিহঁতে দেহৰ বৃদ্ধি আৰু বিকাশ হয় এগৰাকী এজনী ঘাই বা মাইকী কুকুৰা পোৱালি জন্মৰ পৰা পাঁচ মাহৰ ভিতৰত কণী পাৰিবলৈ সিহঁতে পূৰ্ণবয়স্ক হয় আৰু তেওঁ যেতিয়া কণী পাৰে সেই কণীয়ে আকৌ বিশ বাইছ দিনৰ পিছত কণী ফুটি পোৱালি জন্ম হয় এনেকৈ সিহঁতৰ জীৱন চক্ৰটো চলি থাকে সিহঁতৰ আয়ু সাধাৰণতে দেখা যায় কমেও চাৰি পাঁচ বছৰমান হয়

এটা মতা কুকুৰাৰ লগত চাৰি বা পাঁচজনী মাইকী কুকুৰা যেতিয়া লগত ৰখা যায়